মোৰ ফুলৰ ফুলবিলাকৰ ডিজাইনবিলাক মই নি ইউটিউবতো চাওঁ মোৰ ছোৱালীজনীয়ে হেৰি কৰি গা বহীত মই নিজে আঁকি মেলি চাওঁ চাই ডিজাইনবিলাক চাই মই চইচ কৰোঁ চইচ কৰি মই সেই ডিজাইনৰপৰা মোৰ নিজৰ বজ কাপোৰত বাচোঁ কাপোৰত বাচি মই নিজে হেৰি কৰোঁ ডিজাইনবোৰ মই চাই মেলি ইউটিউবতবিলাকত মোবাইলত চাই মেলি মই শিকোঁ আৰু মই চানেকিৰপৰাও চাওঁ ফুলৰ চানেকি বা কাঠিৰপৰা বনোৱা চানেকিৰপৰা মই চাওঁ গা বহীৰপৰাও মই গাৰ বহী মই নিজেই ফুল আঁকি ফুল আঁকি লওঁ সেই ফুল ফুল আঁকি মই নিজে চাই মেলি

ফুলৰ ডিজাইনবোৰ মই চাই যোনটো যেনেকুৱা ফুল ভাল লাগে সেই ফুল মই নিজে গাৰ্ফ বহীত আঁকি লওঁ দি পথ চাই মেলি গাৰ্ফ বহীত আকৌ গাৰ্ফ বহীত আঁকি মই বাঁহৰ কাঠিৰ বনোৱা চানেকিৰপৰা মই ফুল গাৰ্ফ বহীত তুলি পেনি তুলি মেলি মই গামোচাত চাদৰত বাচোঁ আৰু মোৰ নিজৰ ফুলৰ চানেকিও আছে মই বাঁহৰ কাঠৰ বাঁহৰ কাঠিৰে বনোৱা চানেকি আছে মই সেই কাঠি সেই কাঠি বহু বেছি সেই কাঠিৰপৰাই মই বনাই থাকোঁ নিজৰ কাঠি ফুলৰ চানেকি মই নিজে ডিজাইনবোৰ চাওঁ মই ইউটিউবতো মোবাইলৰ ইউটিউবতো মই ডিজাইন চাওঁ সেই ডিজাইনখিনি মই নিজে কোনখিনি ভাল লাগিছে মই নিজে চাৰ্জ কৰি লওঁ আৰু মোৰ ছোৱালীজনীয়েও সহায় কৰি দিয়ে বহুত ক্ষেত্ৰত আৰু মই সেই ছোৱালীজনীয়ে মোৰ বাছি মেলি ফুল সহায় কৰি দিয়ে মোক দি মেলি মই নিজৰ নিজৰ কাম নিজে সেইদৰে কৰোঁ নিজৰ ফুল যি পাহ ফুল ভাল লাগে মই নিজেও চাওঁ আনকো দেখাই চাওঁ কোনপাহ ফুল ভাল লাগিছে সেই ফুলপাহ চাই মেলি মই নিজে বাচিবলৈ চেষ্টা কৰোঁ ছোৱালীজনীয়েও মোক সহায় কৰি দিয়ে বহু ক্ষেত্ৰতে সহায় কৰে আৰু বেলেগ মই গাৰ্ফ গাৰ্ফ বহীত মই ফুলপাহ তুলি লওঁ তুলি মেলিও মই গাৰ্ফ বহীপা মই বাচোঁ ফুলপাহ যিপাহ ফুল ভাল লাগে মই সেইপাহ ফুলৰ চানেকিৰপৰা চাই মেলিও লওঁ গাৰ্ফ বহীৰপৰাও মই তুলি চাই লওঁ গাৰ্ফৰ বহি তুলি লওঁ তুলি চাওঁ ইউটিউবতো মোৰ মোবাইলত চাই পিনি মই যিপাহ ভাল লাগে সেই ফুলখিনি মই বাচোঁ বাচি মেলি মই সেই বাচি মেলি মই কামখিনি কৰোঁ ইউটিউবত নিজে চাই মেলি মই বাচি মেলি মই কৰোঁ আাৰু ছোৱালীজনীয়ে মোক চইচ কৰি দিয়ে কিছুমান ফুল আৰু ওচৰৰ বোৱাৰীকেইজনীও মোক চাই মেলি ভাল লাগিছে বেয়া লাগিছে সেয়া কথাখিনি কৈ মেলি সহায় কৰি দিয়ে কোনপাহ ফুল ভাল লাগিছে সেই ফুলপাহ মই বাচিবলৈ চিন্তা কৰাৰ ছোৱালীজনীয়ে মোক বহুতখিনি সহায় কৰি বাচি মেলিও দিয়ে কেতিয়াবা নিজে নোৱাৰিলে সময় সুবিধা মিলাব নোৱাৰিলে বাচি ফুল বাচি মই নিজৰ কাপোৰ কানি বই মই নিজে বিক্ৰী কৰোঁ গামোচা ফুল বাচো বাঁহ বাঁহৰ কাঠিৰ চানেকি মই তুলি গাৰ্ফ বহীত তুলি মই ফুল বাচি লওঁ সেই ফুল আৰু ফুল মোবাইলত চাই মই যেনেকৈ ফুল ভাল লাগে সেই ফুলপাহো মই চইচ কৰি লওঁ সমূহ নিজে ছোৱালীজনীয়ে মোক বহুতখিনি ক্ষেত্ৰত সহায় কৰি থাকে প্ৰতিটো ক্ষেত্ৰ প্ৰতিটো ক্ষেত্ৰতে বাচি মেলি মই সেই ফুল ভাল লগা ফুলখিনি মই বাচোঁ যি এবাৰ ভাল লাগে মই ভাল বাচি মেলি মই নিজে মই দহি কাট ফুলৰ ডিজাইন আঁচোৰ আগত মই মৰ্টন ডিজাইনো আঁকি সূতাটো কেৰাটা কেৰেটু কৰি মৰ্টণ ডিজাইন আঁকি মই দহি বাতি দিব দিওঁ সেইখিনি কামত মই হেৰি কৰি লওঁ ডবোৱা ফুল বাচি লওঁ কেছকেইডাল বাচি মই দবোৱা মোৱে মই দবোৱা মাৰি ফুল বাচি লওঁ বৰ তুলিও মই ল'ব জানো সেইখিনি কামো মই কৰোঁ কৰি মেলি